ঘৰলৈ আজি নদিন মানৰ আগতে এখন ইণ্ডাকশ্য়ন আনিছিলোঁ ইণ্ডাকশ্যনখন এতিয়া আগতে ইমান ভালকৈ ব্যৱহাৰ কৰিব নাজানো ভাবা নাছিলোঁ এইখন যে ইমান ভাল হ'ব বুলি এতিয়া ইণ্ডাকশ্যনখন ব্যৱহাৰ কৰি মই ইমান ভাল পাইছোঁ নহয় খুব কম সময়ৰ ভিতৰতে বহুতখিনি কাম মই আগুৱাই লৈ যাব পাৰিছোঁ এফালে যদি ভাতকেইটা উঠাওঁ এফালে পুতুককৈ পানীকণ মই উঠাই দিলোঁ চাহকনো উঠাই দিলোঁ ইণ্ডাকশ্যনখন ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ এতিয়া